মই মই ধৰি লওক মই তাঁত লগাওঁ মই হেণ্ডলু'মৰ তাঁত বওঁ তাৰপৰা মই সাত আঠজনী আনি মই সিহঁতক শিকাওঁ শিকাই মেলি সিহঁতক মানে দিওঁ মানে এনেকৈ কৰিবা ফুল বাচোঁ লুঙি লগাওঁ চাদৰ লগাওঁ মেখেলা লগাওঁ চেলেং চাদৰ লগাওঁ তেনেকৈ লগাই মেলি আমি মানে লগৰখিনিকো শিকাই দিওঁ আৰু আমি নিজেও ঘৰত নিজৰ উপাৰ্জন কৰোঁ তাৰে দহখন যদি চাদৰ লগাওঁ পাঁচখন বেচিলোঁ বিছখন যদি গামোচা চাদৰ লগালোঁ তাৰ দহখন বেচিলোঁ আকৌ মেখেলাও ঠিক তেনেধৰণৰ বোলে বিছখন মেখেলা লগালোঁ মই দহখন বেচিলোঁ দহখন থলোঁ সেইখিনি মই বেচি কুচি মই নিজৰ মানে লাভৰ আকৌ সূতা আনিবলৈ আৰম্ভ কৰোঁ আকৌ লগাওঁ ছজনী সাতজনী মানুহ আনি আমি মানে মই শিকাওঁ সিহঁতক যে নজনাবিলাকক ফুল বাচিবলৈ শিকাই দিওঁ লগাবলৈ ববলৈ সকলো শিকাই মেলি দিওঁ দি মেলি থৈ কিনে সিহঁতক মানে সিহঁতি দিনটো মোলৈ মোৰ লগতে আৱদ্ধ হৈ থাকিব লাগিব সিহঁতিক মানে মই মাতি আনি শিকাওঁ বোলে এনেকৈ তাঁতখন লগাব লাগিব এনেকৈ বব লাগিব এনেকৈ বৰ তুলিব লাগিব এনেকৈ ৰাঁচ ভৰাব লাগিব নজনাবিলাকক মাতি আনি মই মানে সকলোকে শিকাওঁ শিকাই মেলি থৈ মোৰ ঘৰতে মই হাল পাতি লৈছোঁ ঘৰতে মানে মই ছখন সাতখন হাল পাতি লৈছোঁ সকলোকে মই ঘৰত মানে শিকাওঁ সিহঁতক মই বিশেষ প্ৰায়বোৰে মানে হেনল'ম বব নাজানে নজানাবিলাকক মই মানে মোৰ হেনল'মত মই শিকাওঁ মোৰ হেনল'মখন তুমি চোৱা কেনেকৈ মই মাৰিছোঁ মাকোটো কেনেকৈ মাৰিব লাগিব কেনেকৈ বব লাগিব নহ'লে মাকোটো আহি লৈ কিনে গাত লাগিব তোমাৰ বুকুত বুকুত লাগি যাব ন আঁঠু চাঁঠু ফালি লৈ যাব সেনেকৈ আমি মানে শিকাওঁ মানে সিহঁতক সিহঁতি মানে তেতিয়া সদায় মোৰ ডেইলি মানে মই ধৰি লওক সাত আঠ ঘণ্টা মই তাঁততে ব্যস্ত হৈ থাকোঁ মোৰ লগৰখিনিকো মই শিকাওঁ ছোৱালীবোৰকো শিকাওঁ বোৱাৰীবিলাকো কিছুমান টাউনৰ ছোৱালী আহিছে নাজানে সিহঁতকো মই শিকাওঁ মই নিজৰ ঘৰতে মোৰ সাত আঠখন শাল আছে মই শিকাই মেলি কেনে সিহঁতকো দিওঁ মই নিজেও বওঁ আৰু মানে সিহঁতকো মই সূতা নুটা আনি দিওঁ দিয়া ময়ে আনি দিওঁ লগোৱা তুমি সমান সমান হ'ব তোমাৰো হ'ব মোৰো হ'ব সেনেকৈ তেনেকৈ তাঁতখন মানে লগাওঁ আকৌ কেঁচা সূতা সিজালে মানে কেনেকৈ সিজাব লাগিব কেনেকৈ আমি আকৌ লেতাই চেৰেকীত কেনেকৈ লেটিয়াব লাগিব ল'ব লাগিব সেইবিলাক বহুতে নাজানে এইবিলাকক মই মানে শিকাই মেলি দিওঁ তেনেকৈ ধৰণৰ এতিয়া তাঁত বৈ বৈ মেলি আছো বৰ্তমান এতিয়া পোন্ধৰ বিছজনীক মই শিকাই আছো তেনেকৈ এতিয়া সিহঁতৰ এতিয়া ঘৰত ধৰি লওক কিছুমানৰ চাকৰি টাকৰি নাই সূতা আনিব নোৱাৰোঁ বাইদেউ আহি কিনে ক'বহি এতিয়া ময়ে মোৰে পুঁজিৰপৰাই দি দিওঁ মানে মই আনিছোঁ তোমালোকে মোক মানে পাছত দিবা কৰিবা বৈ মেলিলৈ কেনে মোক পইচাটো দিবা বেচি কেনে আমি এতিয়া গাঁৱে গাঁৱে কাপোৰ বলোঁ গামোচা বলোঁ আমি গাঁৱে গাঁৱে মানে বেচিব যাওঁ গাঁৱত মানে সকলো গাঁৱতে দিওঁগৈ চাৰি পাঁচজনী লগ লাগি গাড়ী এখন মানে ভাড়ালৈ লৈ লওঁ লৈ কেনে বেচি বেচিবলৈ যাওঁগৈ গাঁৱত চেলেং চাদৰ গামোচা মেখেলা কাপোৰ কাপোৰ বওঁ তেনেকৈ বৈ মেলি কিনে আমি মানে গোটেই গাঁৱতে মানে দিওঁ দি মেলি আমি মানে লগৰখিনিকো লৈ যাওঁ সিহঁতকো আমি মানে মই এতিয়া উৎসাহ দিছোঁ যে কেলৈ আহাঁচোন ওলোৱা ব'লা আমাৰ অসমীয়া মানুহে এনেকৈ নকৰিলে আমাৰ নহ'ব নহ'লে আমি মানে কেনেকৈ চলিম কেনেকৈ খাম তোমাৰ ধৰি লোৱা দুটা ল'ৰা তেওঁ কি কোনোবা এটা আছে কাৰোবাৰ দুগৰাকী দুটি আছে তোমালোকেনো সিহঁতকনো কেনেকৈ পোহপাল দিবা কেনেকৈ পঢ়াবা কেনেকৈ দিবা স্কুলৰ ফিজটোকে দিবলৈ হ'লেওতো ওলাব ন সেনেকৈ বুলি কয় মই মাতি কুটি আনি মাতি আনি সিহঁতক মানে মই নিজৰ মোৰ নিজৰ জেগাতে মই শাল পাতি লৈছোঁ নিজে আকৌ সেইখিনি মাতি আনি সিহঁতক ঘৰে ঘৰে মই মাতি আনো আহাঁ তোমালোকে ঘৰত থাকিব নালাগে মোৰ ইয়াতে তাঁত বম আহাঁ মই তাঁত লগাই দিওঁ কেনেকৈ লগাব লাগিব কি কৰিব সকলো দেখুৱাই মেলি দি সিহঁতক মানে মই মানে বহুতক মাতি আনি তেনেকৈ তাঁতখন ববলৈ কৰিবলৈ লগাবলৈ কেনেকৈ মাকো সূতা লেটিয়াব লাগিব কেনেকৈ উঘাব লাগিব কেনেকৈ ববিন কৰিব লাগিব কেনেকৈ মুহুৰা বাতিব লাগিব কেনেকৈ যঁতৰটো ঘূৰাব লাগিব কিছুমান টাউনীয়া ছোৱালীয়ে একোৱে নাজানে আমি মানে তেনেকৈয়ে শিকাই শিকাই শিকাই শিকাই সিহঁতক মানে এতিয়া আমি মানে বহুত মোতকৈ এতিয়া বেছি জনাই হৈ গৈছে কিছুমান এতিয়া সেনেকৈ এনেকৈ শিকালোঁ শিকাই মেলি থৈ আমি এতিয়া আমি টাউনত নাযাওঁ আমি গাঁৱে গাঁৱে গাঁৱে গাঁৱে ঘূৰি ঘূৰি কেনে আহি তাঁত বৈ গামোচা লগাইছোঁ মেখেলা লগাইছোঁ চাদৰ লগাইছোঁ তেনেকৈ লগৰবোৰৰ লগতো লগাই মেলি কেনে